অঁ কওকচোন বাৰু অঁ হয় হয় হয় আপোনাৰ কিবা অৰ্ডাৰ আছিলে নেকি হয় হয় অঁ চেপ্তেম্বৰৰ ঊনৈছ তাৰিখে ন পানী কিমান লাগিছিলে আপোনাক বাৰু অঁ অঁ অঁ অঁ আপুনি পানীখিনি কিনি ল'ব নে আপুনি মানে বেলেগত বাকী ল'ব বস্তুটো অঁ অঁ অঁ অঁ হয় নেকি অঁ অঁ মানে মই দামো আপোনাৰ আপুনি হেৰি কৰিব মোৰ আৰু এজন মানুহ আছে মই তেওঁ লগত পতাই দিম বাৰু মই এনেই পেমেণ্টটো আপুনি অনলাইন কৰিব নে অ'ফলাইন কৰিব সেইটো মোক কৈ দিব মানে তেতিয়া মই হেৰি কৰিব পাৰিম আৰু আপোনাৰ ধেৰ অঁ অঁ তিনিলিটাৰ আপোনাৰ আমি ফিফটিকৈ বেছি আছোঁ বিয়াৰৰ কেনবিলাক বাকী কিবা এটা আপোনাক অঁ মানে অফাৰ এটা দিম বাৰু আপুনি যিহেতু বিয়াৰ কাৰণে ইমানখিনি লৈছে কিবা এটা কৰি দিব আৰু ফিফটিকৈ দিওঁ আমি আপোনাক ফৰটিকৈ দি দিম ফৰটিকৈ দি দিম বাৰু অঁ অঁ অঁ অঁ আপোনাক মই এইটো নাম্বাৰত ক'ল কৰিলে পাম নে এইটোতে পাম ন ঠিকে আছে তেতিয়া আপোনাক খালি পানীটো মই সন্ধিয়াহে দিবগৈ পাৰিম দেই মানে ধৰক কৈ দিছোঁ আগতে টাইমটো পিছত মানে আগতে বহুত কাষ্টমাৰ তেনেকৈ অলপ দিগদাৰ হয় আৰু কৈ দিছোঁ টাইমটো অঁ সন্ধিয়াহে দিব পাৰিম দেই নাই নাই নাই আমাৰ পানী একদম আপোনাক ৱেৰেণ্টি দি ক'ব পাৰোঁ আমাৰ পানী বহুত বেছি ভাল মানে কমপ্লেইন আজিলৈকে নাই আৰু

আপোনালোকৰ ঘৰৰ ফালে নিছে মোৰ পানী ক'ব পাৰে নিজৰ আমাৰ আমাৰ কথা ক'ব পাৰে পানী ভাল অঁ অঁ অঁ চিনি পামেই চাগে আপোনালোকক আমি চাগে অঁ অঁ গম পালোঁ গম পালোঁ এই অঁ এই বগাকৈ ওখকৈ মানুহজন যে তেওঁলোকৰ ঘৰ হয় নহয় অঁ অঁ ভালেই কৰিলে ভালেই কৰিলে থেংক ইউ বাৰু আগলৈয়ো এনেকৈ ছাৰ্ভিচ দি দিম বাৰু থেংক ইউ থেংক ইউ